অঁ ভাইটি কিমান সময় লাগিব আৰু নহয় মানে মোৰ দেৰি হৈছে আচলতে মোৰ ছোৱালীজনী কলেজ পাবলৈ সময় দেৰি হৈ যাবগৈ যে অঁ তুমিতো বেলেগ ৰাস্তাদিহে আনিলা দেখোন অঁ ছোৱালীজনীক ছেণ্ট মেৰিজ কলেজত যাব অঁ তুমি যিটো ৰাস্তাইদি আনিব লাগিছে সেইফালে দি পোৱাগৈই নাই বেলেগ ৰাস্তাই আনিলা অঁ কি ৰাস্তা বেয়া হৈ আছে এইফালে অঁ আচ্ছা আচ্ছা সেইফালে আচ্ছা সেইফালে মানে মেৰি কয়ি আছে ন মেৰামতি কাম চলি আছে তুমি চৰ্টকাট আনিব পাৰিলাহেঁতেন এইটো যে হেৰি আছে নহয় ফায়াৰ চাৰ্ভিছ আছে যে অঁ অঁ সেইটো ৰাস্তাইদি আনিব পাৰা অঁ সেইটো ৰাস্তাইদি চমু হ'লহেঁতেন আকৌ সেইকাৰণে কৈছোঁ তোমাক হয়তো তোমালোকেহে চিনি পোৱা আমিনো কেনেকৈ চিনি পাওঁ আমিতো দূৰৰ পৰা অহা মানুহহে তোমালোকটো লোকেল মানুহ তোমালোকে জানা ৰাস্তাটো কোনফালে আছে তাকেইতো দেৰি হৈ গ'লেতো আৰু দেৰি হৈ যাব ছোৱালীজনী কলেজেই নাপাবগৈ দেখোন ৰাতিপুৱা এতিয়া নটা বজাৰ পৰা ক্লাছ আছিলে তাকেইতো অকণমান কেনিবাদি চৰ্টকাৰ্ট ৰাস্তা চোৱাচোন বাৰু সোনকালে পাম নেকি আচ্ছা গৈয়ে আছো বাৰু তাকেতো ইমান সময় লাগিছে গৈ পোৱাগৈই নাই এ তোমালোকৰ ইয়াত মানে বহুত হেৰি জানানে ইমান ট্ৰেফিক জাম হয় শ্বিলঙত যে বিৰাট সমস্যা হয় ট্ৰেফিক জামৰ পাঁচ পাঁচ মিনিটৰ কামটো যে এক ঘণ্টা লাগে জানা মো আমনি লাগেগৈ শ্বিলঙলৈ আহিলে বহুত কষ্টত চলিব লাগে ইয়াত কলেজৰ পৰা যাওঁতেও কষ্ট লাগে আহোঁতেও কষ্ট লাগে ছোৱালীজনী অকলে পঠাবলৈও দিগদাৰি হয় সদায় মই আহিব লাগে লগত তাকেই পাইছোঁ আৰু ন বেছি নাই আৰু হ'ব দিয়া এই যে পুলিচ পইণ্টটো এইটো দেখিছা নহয় ডনব'ক্সৰ পইণ্টটো দেখিছা নহয় সেইকণতে ৰাখি দিলেই হ'ব অঁ ঠিক আছে ঠিক আছে সেইকণতে ৰাখি দিয়া অহ ৰাখা ৰাখা অঁ হ'ব দিয়া থেংক ইউ দেই তোমাক